হেল্ল' অঁ কোৱাচোন কাইলৈ যাম ওলানো অঁ ওলোৱা ন'হলে

অঁ হ'ব কেনেকৈ যাবানো সময়টো কোৱাচোন কিমান সময়ত যাব পাৰিবা হ'ব ন'হলে লগতে একেলগে কথা পাতিম পাতি মেলি ধৰক দুয়োটাই একেলগতে যাম আৰু একেলগে গ'লে মানে সুবিধা হ'ব অঁ কি কি কিতাপ ল'ম বুলি ভাবিছা তুমি

মই গণিত ইংৰাজী ধৰক এনেকৈ সাধাৰণ জ্ঞানৰ কিতাপ এখন কিনিম বুলি ভাবিছোঁ এই তিনিখন অঁ আকৌ আঁহোতে লগতে আহিম অঁ তাৰপৰা আৰু কিবা ল'বা জানো অঁ মোৰ একো নাই বাৰু ল'ব লগা অঁ এতিয়া থলোঁ ন'হলে দেই অঁ অঁ